হেল্ল' দাদা মই অঞ্জনা বৰাই ক'লোঁ মই ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰ কৰা দিন আছিলে দুই তাৰিখ এক মাহ দুহেজাৰ চৌব্বিছ আৰু অৰ্ডাৰটো অৰ ডেলিভাৰি কৰাৰ ডেট আছিলে ন তাৰিখ এক মাহ দুহেজাৰ চৌব্বিছ অৰ্ডাৰটো এতিয়ালৈকে আহি নাপালেহি ইমান বিলম্ব হোৱাৰ কাৰণে মই আপোনালোকক যোগাযোগ কৰিবলৈ বাধ্য হ'লো আপোনালোকে মোক এটা ভালকৈ সমাধান দিয়ক যাতে হয় আপোনালোকে মোক ৰিফাণ্ড কৰি দিয়ক নহয় আপোনালোকে বস্তুটো মোক পুনৰাই ডেলিভাৰি কৰি দিয়ক আজি নহয়টো কালিৰ ভিতৰত আপোনালোকে মোক অৰ্ডাৰটো ঘৰত দি যাওঁকহি অথবা মই ৰিফাণ্ড বিচাৰিছোঁ